হয় দাদা কওকচোন ব্ৰইলাৰ পাব কিমান লাগিব বাৰু

তিনি কে জি

ইমান কিমান এনেই তিনি কে জি ছাইজৰ কিমানমান লাগিব বাৰু আপোনাক পাঁচ কুইণ্টেল মই চাব লাগিব দেই মোৰ সন্দেহ হৈছে হ'ব নে নহয় ৰ'ব ৰ'ব দুই কিলো আঢ়ৈ কিলোমান হ'ব এটা ব্ৰইলাৰ কালিয়েইটো

তাকে

আপোনাৰ নাই নাই তিনি কিলো ওপৰত নহ'ব হেৰি পাঁচ কুইণ্টেল নহ'ব নহয়

সৰু হৈ আছে আকৌ ব্ৰইলাৰবোৰ হ'ব চাগে দুই কিলো দুই কুইণ্টেল আঢ়ৈ কুইণ্টেলমান দুই কিলোত ইমান ব্ৰইলাৰটো সৰু হৈ আছে নহয় কাটিলে ইমান মাংসটো নোলাব আপোনাৰ দুই কুইণ্টেলমান দিব পাৰিম খালি পাঁচ কুইণ্টেলমান নহয় সেই দুই কুইণ্টেলমান দুই কুইণ্টেলমান ওলাব অঁ হয়

অঁ হয়